মোৰ চিনাকি ক্ষুদ্ৰ ব্যৱসায়ী বুলি ক'লে সৰু সুৰা দোকান গেলামালৰ দোকান সৰু সুৰা চাহৰ দোকান আদিবোৰকে ভালদৰে ক'ব পাৰি সৰু সুৰা গেলামালৰ দোকান এখন চলাবলৈ হ'লে বিভিন্ন ধৰণৰ বিস্কীট বস্তু কাগজ বিভিন্ন ধৰণৰ সা সামগ্ৰীৰ দৰকাৰ হয় যেনে দালি চাউল কণী আটা ময়দা বিভিন্ন ধৰণৰ বিস্কীট তেলৰ সামগ্ৰী লগতে বিভিন্ন ধৰণৰ চাবোন চাৰ্ফ লগতে বিভিন্ন ধৰণৰ চকলেট তামোল পাণ আদিকে ধৰি বয় বস্তু বুজায় এনেধৰণৰ বয় বস্তু বিশেষকৈ সৰু সুৰা ক্ষুদ্ৰ গেলামালৰ দোকানতে পোৱা যায় এই ক্ষুদ্ৰ গেলামালৰ দোকানবোৰ গাঁৱৰ চুকৰ কোণে থাকে এই দোকানবোৰৰ দুখীয়া মানুহবোৰে এই দোকানবোৰ দি কোনোমতে পেটে ভাতে জীৱনটো পাৰ কৰে গাঁৱৰ মানুহবিলাকে এই দোকানবোৰৰ পৰাই বয় বস্তু ক্ৰয় কৰে যদিও গাঁৱত দোকান কৰিলে বহুত বাকী যায় আৰু যিবিলাক এজন ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে বহুত গধুৰ বোজাৰ নিচিনা হৈ যায় বহুতো দোকান এনে অৱস্থাত লাষ্টত বাদ দি দিয়ে বিশেষকৈ সৰু সুৰা চাহৰ দোকান বুলি ক'লে কেইখনমান চকী আৰু বেঞ্চ ডেক্স চৌকা এখন চিলিণ্ডাৰ এখন চাহপাত অলপ চেনী কেইপেকেটমান বিস্কুট হ'লে সৰু সুৰা দোকান এখন হৈ যায় যিটো দোকানত গাঁৱৰ মানুহে চাহ পানী খায় লগতে ৰুটি চুটি বনায় ৰুটি পৰঠা কছুৰী আদি বনায় গাঁৱৰ মানুহে জীৱন যাপন কৰে বিশেষকৈ গাঁৱৰ মানুহবিলাকৰ আৰু এটা ব্যৱসায় হৈছে ক্ষুদ্ৰ ব্যৱসায় মীন পালন আৰু কুকুৰা পালন এই মীন পালন আৰু কুকুৰা পালনৰ জৰিয়তে গাঁৱৰ মানুহবোৰ লাভৱান হয় যিহেতু ক্ষুদ্ৰ ব্যৱসায়বিলাক ত' মীন পালন আৰু কুকুৰা পালনৰ বাবে পুখুৰী এখন লাগে পুখুৰী এখনত মাছ এৰিব লাগে পোন প্ৰথমতে মাছৰ কাৰণে খাদ্য কুকুৰাৰ মল মূত্ৰ আদি দিব পাৰি